যিহেতু ভাৰতৰ অন্যান্য ৰাজ্যসমূহত বিহু উদযাপন কৰা নহয় অসমৰ জাতীয় উৎসৱ বিহু অসমতহে এই বিহু পালন কৰে সেয়েহে অসম ৰাজ্যৰ আন ৰাজ্যতকৈ বিশেষত্ব আছে বুলি মই ভাবোঁ